হয় কওকচোন হয় হয় চিলাই হৈছে আপোনাৰ ছাইজটো ক'ব নেকি

টুৱেণ্টি ফ'ৰ ন আপোনাৰ ছাইজটো হয় হয় কিন্তু আপুনি আক' ছাইজটো আপুনি বেছিকৈ দি গৈছিল নহয় অ' আপোনাৰ মানে আপুনি ছাইজটো মানে এতিয়া টুৱেণ্টি ফ'ৰ কৈছে নহয়নে আপুনি যেতিয়া দি গৈ মানে হয় হয় আপুনি মানে যেতিয়া কাপোৰটো চিলাবলৈ দিছিল তেতিয়া আপুনি কিন্তু থাৰ্টি টু ছাইজৰ দিছিল হয় হয় অ' আপুনি বাৰু এতিয়া চিন্তা কৰিব নালাগে কাৰণ যিহেতু আপুনি ছাইজটো মানে কমকৈ দি গ'ল ন আপোনাৰ মানে কি হয় হয় হয় এতিয়া মানে আপুনি যদি ছাইজটো বেছিকৈ দিয়া হ'লে তেতিয়া মানে দিগ দিগদাৰ হ'লহেঁতেনে কিন্তু এতিয়া মই বাৰু আপোনাৰ ডাঙৰকৈ চিলাইছোঁ ত' আপুনি আহিব আপোনাৰ ভালকৈ মানে আকৌ মানে হেৰিটো মেজাৰমেণ্টটো আপোনাৰ ভালকৈ লৈ ল'ম আৰু লৈ লোৱা পাছতহে আপোনাৰ মানে ব্লাউজটো মই ঠিক কৰি দিম বাৰু কিন্তু আপুনি লোৱা সময়ত আপুনি নিজে আহিব লাগিব দেই তেতিয়াহে আপোনাৰ হয় হয় হয় তেতিয়াহে মানে আপোনাৰ ছাইজটো মই ভালকৈ মানে হেৰি ঠিক কৰি দিব পাৰিম হয় হয় নিজে আহিব লাগিব ঠিক আছে দিয়ক